খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ ক্ষেত্ৰত এটি ভাল অৰিহনা যোগায় বুলি ভাবোঁ কাৰণ মানুহে খেলিলে তেখেতসকলৰ যি শৰীৰৰ যি ৰোগ আছে ৰোগবোৰ নিৰাময় হয় আৰু শৰীৰটো ভালে ৰখাত সহায় কৰে আৰু মানুহবোৰে ৰোগৰ পৰা বহুতো পৰিমাণে ৰক্ষা পৰে আৰু এনেও খেল খেলিলে মানৱ দেহৰ বিকাশ ঘটে বা মানসিক যি চাপ থাকে সেইবোৰ নিৰাময় হয় ত' খেল খেলে মানুহৰ শৰীৰক এক সুকীয়া এটা সুকীয়া আচলতে বহু লাভ হয় বুলি মই ভাবোঁ